অঁ অঁ পঞ্চায়তত কিয় অঁ অঁ যাবা লাগিছিলতো হে আনিব লাগিছিল হে গম পোৱা নাই অঁ তে লাগিছিল হে আনিব অঁ ধানৰ কাৰণে যাব লাগিছিল ৰ'বা আমাৰ ইয়াতেতো মাটি আছেই পথাৰত

অঁ অঁ হ'ব দে যাম দে এতিয়া হেৰি কি বুলি কয় পৰহিলৈকে যদি পাৰোঁ যাম নল'লে আৰু চ'থাদিনা যাম দে অঁ তেতিয়াহ'লে সেই দিন যে দুই দিন দেৰিকৈ গ'লে হ'ল এসপ্তাহ দেৰিকৈ গ'লেও বস্তুখিনিও নাপাম না এসপ্তাহ দেৰিকৈ শেষ নহয় দে বস্তুগিলা গোলাৰ পৰা বহুতেই আহে সিহঁতেহে অলপ সেই কৰে আমিহে গম পোৱা নাছিলোঁ তুমি কয়হে গম পালোঁ অঁ অঁ হ'ব দে হ'ব দে